হয় মই বেংগলী ভাষাত কেইবাখনো কিতাপ পঢ়িছোঁ এই মুহূৰ্তত বৰ দুখৰ কথা মোৰ নামটো মনলৈ অহা নাই বা লিখকজনৰ কথাও মনলৈ অহা নাই কিন্তু এখন খুব ভাল কিতাপ পঢ়িছিলোঁ কিতাপখন পঢ়ি ভাল লগাৰ কাৰণ এটাই যে সেইখন কিতাপত সেই সময়ৰ যি সময়ৰ বংগীয় সমাজত বিভিন্ন সংস্কাৰক লৈ যিবিলাক মানে চলি আছিল বিভিন্ন সংস্কাৰক লৈ যিখিনি কথা চলি আছিলে মহিলা ওপৰত যেনেকুৱা ধৰণেৰে নিৰ্যাতন কৰিছিলে বা হেৰি ৰীতি নীতি দোহাই দি সামাজিকভাৱে কেনেকৈ অপদস্থ কৰিছিলে এজনী ছোৱালীৰ মাধ্যমে পিছত তাই বোৱাৰীয়ে হ'ল তথাপিও তাই বহুখিনি কষ্ট খাবলগীয়া হ'ল সঁচাকৈ কিতাপখনৰ প্ৰতিটো পিষ্ঠাই ইমান সুন্দৰকৈ ফুটাই তুলিছে তাকে লিখনিটো খুবেই ভাল লাগিছিল পঢ়ি কিন্তু মই এতিয়া কিতাপখনৰ সবিশেষ ক'বলৈ মই পৰা নাই যি হওক কিতাপখন পঢ়ি মোৰ খুব ভাল লাগিছিল এইখন কিতাপ এই বেংগলী কিতাপখনৰ নাম ক'বলৈ ক'ব পৰা হ'লে ভাল আছিল সেই কিতাপখনেই মই ভাবোঁ পৃথিৱীৰ সকলো মানুহে পঢ়িব লাগে তথাপিও তাৰ ভিতৰতে আৰু এখন কিতাপৰ কথা মই ক'ব বিচাৰোঁ যে লক্ষ্মীন্দন বৰাদেৱৰ কিতাপখন যদি পঢ়ে তেতিয়াহ'লে আমাৰ গুৰুজনাৰ বিষয়ে সমগ্ৰ বিশ্বই জানিব পাৰিব সেই কিতাপখন পঢ়িব লাগে বুলি মই ভাবোঁ